হেল্ল' কেব চালক পাপু বৰা হয়নে বাৰু আপুনি অ' মই মানে সেই চৰাইবাহী পৰা কৈছিলো এ ৰুণো বৰাই অ' আপোনাৰ নাম্বাৰটো মই লগৰ এগৰাকীৰ পৰা পালো কাইলৈ আপুনি ফ্ৰী আছে নি বাৰু অ' মোক মানে কাইলৈ কেব এখন ভাড়া কৰিব লাগিছিল চাৰিজন ছয়জনমান যাব পৰাকৈ অ' আপোনাৰ ওচৰত এখন কেব এখন উপলব্ধনে অ' মানে আমাৰ পৰিয়ালটো কাইলৈ নিমাতীলৈ যাম বুলি ভাবিছিলো যদি চাৰিজন যাব পৰা কেব এখন লওঁ কিমান হ'ব বাৰু ভাড়াটো অ' চাৰি হাজাৰ পৰিব না অ' ছয়জন যাব পৰা খনত কিমান হ'ব অ' ছয় হাজাৰ অ' ঠিক আছে আপুনি সৰু কেব এখনকে দিলেই হ'ব অ' যদি আপুনি পাৰে তেতিয়া আমাক মানে নটামান বজাত আপুনি আহিলেই হ'ব ভাড়াটো অলপ কমাব আৰু ভাড়াটো অলপ কমালে আমাৰ সুবিধা হ'ব আৰু অ' ঠিক আছে আমাক আপুনি ন বজাত পিক আপ কৰি লৈ যাব হ'ব তেতিয়াহ'লে ৰাখিছো আপুনি সময়ত পাবহি খালী দেই